মোৰ বাবে আটাইতকৈ ড্রয়িং কৰাৰ আটাইতকৈ প্ৰত্যাহ্বানজনক দিশটো হ'ল যিকোনো এজন মহান ব্যক্তিৰ চিত্ৰ অংকন কৰা আৰু ইয়াত অতি কম অংকন কৰিবলৈ আমি বহুত ধৰণৰ কঠিন কাম কৰা হয় যেনে হ'লে কিছুমান এনেকুৱা মহান মনিষী থাকে যিবোৰৰ প্ৰতিচ্ছবি আঁকিবলৈ হ'লে যদি অলপমানো বেয়া হয় তাৰপৰা মানুহে বেয়া বুলি কয় কিয়নো তেওঁলোকে কয় যে যিকোনো এজন মহান ব্যক্তিৰ চিত্ৰ অংকন কৰিবলৈ হ'লে তেওঁলোকৰ হুবহু হুবহু অঁ এই ছবিটো অংকন কৰিব লাগিব ঠিক তেনেদৰে মানুহ এজনে সেইটো কথা বুজি নাপায় মই অনুশীলন কৰিবলৈ হ'লে মই সৰুৰপৰাই চিত্ৰ কৰি ভালপাওঁ ঠিক তেনেদৰে মই এখন স্কুলত নাম ভৰ্তি কৰি ল'লোঁ তাৰপৰা মই অনুশীলনৰ জৰিয়তে আজিলৈ আজি বিভিন্ন ধৰণৰ ছবি আঁকি আছো ড্ৰয়িং কৰাৰ সময়ত আটাইতকৈ মই প্ৰত্যাহ্বানজনক দিশটো হ'ল যে যদি ড্ৰয়িং কৰাৰ সময়ত কিছুমান বস্তুৰ অভাৱ হয় ঠিক তেনেদৰে অভাৱ হ'লে এইটো বস্তুৰ প্ৰতি অভাৱ হ'লে মই বহুত প্ৰত্যাহ্বান অনুশীলন কৰোঁ